সংহত হাঁহ কুকুৰা পালনৰ ধাৰণাটোৰ বিষয়ে মই অলপ মানে ধৰক আমি লগ হৈ পেলাই দহজনী হয় একে দহজনী এটা গোট হৈ পিনি আমি হাঁহ কুকুৰা পালন কৰিবৰ কাৰণে আমি এটা গোট গোট লৈ পেলাই আমি হাঁহ কুকুৰা পুহিলোঁ পুহি লৈ পিনি তাত আমি দুমাহৰ পৰা আমি হাঁহ এক কেজি দুই কেজি হোৱাৰ পৰা আমি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ আমি দানাও তেনেকৈ মিলাই মেলি গোটেই দহগৰাকীৰ ভিতৰত পইচা মিলাই পিনি আমি হাঁহ আনিলোঁ কুকুৰা আনিলোঁ হাঁহ কুকুৰা আনি পুহি তাৰপৰা আমি দানা আনিব কাৰণেও সেনেকে দহগৰাকীয়ে মিলাই পিনি আমি দানা আনিলোঁ দহগৰাকীয়ে দানা আনি দহগৰাকীয়ে আমি ধান দহগৰাকীয়ে মিলি পিনি আমি তেনেকৈ দানাও আমি আনি দুমাহ হোৱাৰ পৰা আমি এক কেজি তাৰপৰা তিনি কেজি চাৰি কেজিলৈকে আমি বিক্ৰী কৰিলোঁ বিকি কৰি আমি বহুত পইচা পালোঁ পইচা পাই পেলাই আমি গোটটো হৈ পিনি আকৌ আনিলোঁ আকৌ আনি পেলাই এবাৰ প্ৰথম এশ আনিলোঁ তাৰ পৰা দুশ তিনিশ এনেকৈ আমি কেইবাবাৰো পুহি বহুতখিনি আমি লাভদায়ক হ'লোঁ লাভ হ'লোঁ লাভ হৈ পেলাই আমি তাৰ পৰা লাভ হৈ পেলাই আমি তাৰপৰা অকলে অকলে নিজে নিজে এটা এশ এটা এটা ঘৰ সাজি লৈ নিজেই গোট নহয় আৰু নিজে নিজে বহুত গোটত গোট হৈ পেলাই খুলি আমি বহুত টকা লাভ কৰি আমি কেইবাবাৰো পোহিলোঁ এশ দুশ তিনিশ চাৰিশকৈ কেইবাবাৰো আমি ব্ৰইলাৰ পুহি হাঁহ কুকুৰা আদি হাঁহ কুকুৰা মানে ব্ৰইলাৰ চব পুহি পেলাই আৰু বহুতখিনি বহুত টকা উপাৰ্জন কৰি আমি তাৰপিছত নিজে নিজে ঘৰতে এটা এটা ঘৰ তৈয়াৰ কৰি নিজে নিজে পুহিবলৈ ল'লোঁ নিজে নিজে পুহি লৈ পেলাই আমি বহুতখিনি লাভ হ'ল আৰু সুবিধাসমূহ আমাৰ কি নো সুবিধা আৰু ধৰ আমি ঘৰতে হাঁহো বিকি মানে কণীও বিক্ৰী কৰিব পাৰোঁ হাঁহ কুকুৰাৰ পৰা কণীও বিক্ৰী কৰিব পাৰোঁ তাৰপৰা আমি এমাহ দুমাহ হোৱাৰ পিছত আমি ব্ৰইলাৰ হাঁহ কুকুৰা আমি বিক্ৰী কৰিব পাৰোঁ বিকি ঘৰতো খাব পাৰোঁ বিক্ৰীও কৰিব পাৰোঁ সুবিধা আৰু সেইবিলাক বিক্ৰী কৰি আমি ঘৰো চলাব পাৰোঁ ল'ৰা ছোৱালীকো আমি দিব কৰিব পাৰোঁ আমাৰ বহুতখিনি সুবিধা হয় হাঁহ কুকুৰা পুহিলে সংঘত মানে প্ৰথমতে আমি গোটত গোট হৈ পিনি দহজনীয়া গোট হৈ পুহি লৈ পিনি তাৰ পৰা নিজে নিজে নিজে নিজে যেতিয়া নেকি গোটত পুহি বহুত পইচা পোৱাৰ পিছত আমি ধৰ নিজে নিজে তৈয়াৰ ঘৰতে বনাই লৈ পেলাই আমি নিজে পুহিবলৈ ল'লোঁ নিজে পুহি পেলাই আমি নিজৰ নিজৰ হ'ল নিজৰ নিজৰ গাই হৈ মেলি তাৰপিছত আমি সৰহকৈ পুহিবলৈ ল'লোঁ বহুত প্ৰথম এশ আনিলোঁ তাৰপা দুশ তিনিশ এনেকৈ আনি আনি নিজে ঘৰতে পুহি পিনি ডাঙৰ ফাৰ্ম খুলি লৈ পিনি আমি বহুতখিনি সুবিধা মানে বহুত ডাঙৰ ডাঙৰকৈ সুবিধা হ'বলগীয়া হ'ল আৰু ঘৰতে মানে ফাৰ্মৰ নিচিনাকৈ বনাই পেলাই খুলি ধুনীয়াকৈ নিজে নিজে প্ৰথম গোটত তাৰপিছত ঘৰতে নিজে তৈয়াৰ কৰি ল'বলৈ ল'লোঁ আৰু